বাছৰ যিটো মানে মানে বাছত উঠি যোৱাৰ সময়ৰ খিনিত মানে কেতিয়াবা কেতিয়াবা ভাল নালাগে মানে বাছত থকা মানুহখিনি বহি থাকিলে যে এটা মানে বয়সস্থ মানুহ খাৰা হৈ আছে তাক অকণমান চাব লাগে যে মই উঠি দিওঁ তেওঁ বহক বা এইগৰাকী বয়সস্থ মাইকী মানুহ তেওঁক আমি বহিব দিব লাগে আমাৰ নিজৰ মাতৃৰ সমান বা এইজনী লেডিছ তেওঁ অলপ মানে অকণমান অসুবিধা অনুভৱ কৰিছে তেওঁক আমি উঠি দি বহিব দিওঁ সেই তেনেকুৱা মানে সন্মানবিলাক মানে দিব নাজানে মানে কিবা যে বিপদত পৰিব সহায় কৰিবলৈ গ'লে যেন কিবা যেন বিপদতহে পৰিব তেনেকুৱা ধৰণৰ ভাৱে নেকি আৰু কেতিয়াবা যদি কয় আপুনি অকণমান উঠিব নেকি আপোনালোকৰ ছিট সেইটো আছে নহয় বহকগৈ তেনেকুৱা ধৰণৰ ক্ষেত্ৰত বাছখনত সুৰক্ষা নালাগে আৰু বাছত উঠা মানুহবিলাকৰ কিছুমান সভ্যতাও থাকিব লাগে যে আমি কিদৰে উঠিব লাগে আমি ইমান ঠেলা হেঁচা এখন বাছত হয় কিন্তু তাৰ মাজতে আমি ভালকে থাকিব পাৰোঁ কিন্তু তাত দেখা যায় বহুত সময়ত যে সেই মানুহবিলাকৰ মানে তাতে খাৰা হৈ থকা চলন ফুৰণবিলাক অলপ ভাল চকুত নপৰে সেইকাৰণে মানে কি হয় বাছখনত সুৰক্ষাও নহয় কিন্তু উপায় নাই আমি বাছখনত নগ'লে আমি ইমান টকা ভৰি প্ৰাইভেট গাড়ীত যাবও নোৱাৰোঁ সদায় যাব লাগিব গতিকে আমি যাবই লাগিব কিন্তু বাছৰ সেই অসুবিধাবিলাক আছে আৰু সেইবিলাক সেইবিলাক নিজে নিজে ঠিক কৰি ল'ব পাৰি কাৰণ মই যেনেকুৱা আনজন মানুহো তেনেকুৱা তেওঁ এবাৰ ভাবিব লাগে যে বাছখনত উঠোতে আমি কিদৰে উঠিব লাগিব প্ৰত্যেকজনে যদি তেনেকে এবাৰ চিন্তা কৰে তেতিয়াহ'লে আমি বাছতো সুন্দৰকৈ যাব পাৰোঁ সেই বহাৰ ক্ষেত্ৰতে সুবিধা লৈ পেলাই কোনোবাই কাৰোবাক থেলিছে নহ'লে সেই চোৰেই সোমাল বস্তু লৈ গ'ল আৰু হেণ্ডিমেন যিখিনি মানে গাড়ী যিদনে চলায় সেইজনৰ মানে অকণমান হিচাপত চলাব লাগে যে মই অভাৰটেক নকৰোঁ কৰিলে মোৰ গোটেই বাছখনৰে এটা অসুবিধা হৈ পৰিব এক্সিডেন্ট এটা হ'ব মই কম্পিটিচন কৰাতকৈ মই ভালদৰেই গৈ থাকোঁ সেইবিলাক কাৰণতো এক্সিডেন্ট হ'ব পাৰে সেয়াও এটা মানে ইনছিকিয়ৰ বাছখনত উঠোঁতে আৰু যিজন মানে গেটত থাকে তেওঁ কেতিয়াবা তেনে বেয়াও থাকে তেওঁলোকৰ ওপৰতো বহুত নিৰ্ভৰ কৰিব পাৰি চোৰ এটা সোমালে তেওঁ জানে যে এইটোয়ে আজি চোৰ কৰিব হয়তো তেওঁ তাত কিবা প্ৰপিট পায় চাগৈ নহ'লে এজন চোৰ কিয় তাত সোমাব পকেট মাৰিব নহ'লে বেয়া কিবা এটা কামেই কৰিলে আকৌ গাড়ীখনৰ ভিতৰতে এটা হুলস্থুল হ'ল কাজিয়া পেছাল হ'ল মাৰপিট হ'ল এনেকুৱা ধৰণৰ অসুবিধাবিলাক গাড়ীত আছে কিন্তু ভাল নালাগে কেতিয়াবা কেতিয়াবা গাড়ীখনত উঠিলে নিজকে আনইজি ফিল কৰোঁ মানে এইখন গাড়ীত কিয় উঠিলো ইছ্ ইমান মানে বেয়া লাগে মানে গাড়ীত উঠিলে কেতিয়াবা তেনেকুৱাও হয় মানে